আমাৰ ইয়াৰ মানুহবিলাকে পশুপালন পশুপালন কৰি জীৱন নিৰ্বাহ কৰি আছে জীৱন নিৰ্বাহ কৰি আছে পশুপালন পশুপালন কৰি জীয়াই আছে আৰু পশুপালন কৰি সকলোৱে সুবিধা লাভ কৰিছে লাভ কৰিছে আৰু মাংসৰো যোগান দিয়ে আৰু যেনে হাঁহ কুকুৰা গৰু ছাগলী আৰু গৰুৱে গৰু গোবৰবিলাক আমি যেনেধৰণে পালেং লাই কবি সকলোতে আমি সেইবিলাক সাৰ যোগান ধৰিব পাৰোঁ আৰু গৰু খেতি কৰি খেতি কৰোঁ হাল বাওঁ তেনেকৈ ধৰণে যোগান ধৰি ধৰে আৰু হাঁহ কুকুৰা আমি ঘৰ মাংসও কিনি খাব নলগাকৈ ঘৰতে খাব পাৰোঁ বইলা বইলাৰ গাহৰি গাহৰি সকলো একে এই ব্যৱসায়ত ব্যৱসায়ত মানে সকলো বহুত মানুহেই জড়িত জড়িত আছে জড়িত আছে আৰু বহুত বহুত ভাল এই কামটো আৰু মই বহুত আনতকৈ ভাল কৰিম বুলি চেষ্টা কৰিছোঁ কৰিছোঁ মানে কৰি আছোঁ কৰি আছোঁ আনতকৈ ভাল কৰি যাম বুলি আশা কৰিছোঁ আৰু কামত লাগিছোঁ লাগিছোঁ তেনেকৈ কি কি কৰি কেনেকৈ কৰিলে বেছি আগবাঢ়ি যাম সেইবিলাক মানে মই আনৰ পৰা দুই এটা কথা শুনো